অঁ হেল্ল' অঁ দাদা চিনি পাইছে অঁ মই বিষ্ণুপুৰৰ পৰা কৈছিলোঁ হয় হয় হয় মই যে মোবাইলটো কিনিছিলোঁ আপোনাৰ দোকানৰ পৰা হয় হয় হয় হয় ৰেডমি নাইন লৈছিলোঁ হয় বৰ ধুনীয়া মোবাইল দেই আপোনাৰ আপুনি ভাল দিলে এইটো বস্তুটো ভাল লাগিছে মোৰ আৰু কেমেৰা কুৱালিটী ভাল বেটেৰী বেকআপ ঠিকে আছে হয় হয় হয় আৰু নেক্সট টাইম ল'লে আপোনাৰ দোকানৰ পৰাই ল'ম হাঁ ঠিক আছে ঠিক আছে ঠিক আছে অ'কে